আগৰ দিনত আইতা ককাহঁতে বনোৱা কিছুমান ৰেচিপি মোৰ বাবে এতিয়া কঠিন কাৰণ তাহাঁতৰ দিনত আগত যিহেতু চবজি বা আচাৰ বিভিন্ন ধৰণৰ এনেকুৱা সামগ্ৰী যি খোৱা সামগ্ৰী তেওঁলোকে বনোৱা এতিয়া আমি এনেকুৱা টাইপৰ ৰেচিপি বা আগৰ দিনৰ আইতা ককাহঁতে বনোৱা সেইখিনি খোৱা বস্তু আমি এতিয়া বিশেষকৈ বনাব নোৱাৰোঁ কাৰণ ককাহঁতৰ বা আইতাহঁতে বনোৱা আগৰ দিনৰ যেনেকুৱা গোলনেমু বা আচাৰ থয় আমাৰ পেট বিষ হ'লে বা গেছ হ'লে সেইখিনি খালে পেট ভাল হয় আৰু পেটৰ কাৰণেও বহুত ভাল উপযোগী নেমু আৰু কচুৰ আঞ্জা আৰু বিশেষকৈ খৰিচা বাঁহৰ খৰিচা দালি দি বনাই সেইখিনি আৰু

মানিমুনি ভেদাইলতা ভেদাইলতা এইবিলাকৰ বা তেওঁলোকে এইবিলাক বনায় মানিমুনি খালে পেট ভালে থাকে আৰু ভেদাইলতা আগৰ দিনত আইতাহঁতে ভেদাইলতা আৰু মানিমুনি শাকৰ যিহেতু তেওঁলোকে এইটো পাতত পুৰি পিটিকা বনাইছিল বা ভাজি খুৱাইছিল তাৰপিছতে কচুশাক তাত কচুশাক সিজাই সিজাই কচুশাক সিজোৱাৰ যিহেতু সিজাই সেইখিনি সিজাই আকৌ সেইটো ভাজিছিল ভজাৰ পিছত জালুক নহৰু আদা গোটা জালুক দিছিল দি কেনে সেইটো ভাজি খুৱাইছিল আৰু কচুশাক পাতত পুৰিও সিহঁতি পিটিকা বনাই খুৱাইছিল আৰু কচুশাক পেটৰ বাবে বহুতেই ভাল খালে পেটৰ বহুতখিনি যিহেতু পেটটো ভালে থাকে আৰু এনেকুৱা এনেকুৱা মানে ৰেচিপি আছে যিহেতু আইতাহঁতে বনোৱাখিনি আমি এতিয়া বনাব নোৱাৰোঁ কাৰণ তাহাঁতৰ বনোৱা আৰু আমি বনোৱাত মানে সোৱাদ নাথাকে কাৰণ তাহাঁতিও আগৰ দিনত বহুত ধৰণৰ ৰেচিপি বনাইছিল কাৰণ সেই ৰেচিপি বহুতখিনি আছে তাৰে প্ৰথমটো হৈছে আচাৰ তাৰপিছতে যেনেকৈ পিঠা লাৰুপিঠা তিলপিঠা বহুতখিনি তেওঁলোকৰ ৰেচিপি হেৰি তাৰপিছতে লাৰু বনাইছিল তাৰপিছতে বৰপিঠা তাৰপিছত তিলপিঠা বিহুত সেইখিনি আমি খাইছিলোঁ কিন্তু এতিয়া সেইখিনি এতিয়া সেইখিনি বনাব এতিয়া আমি নোৱাৰোঁ কাৰণ আমি বিফল তেতিয়া আইতাহঁতে বনোৱাখিনি আৰু এতিয়া বনোৱাখিনি বহুত পাৰ্থক্য যিহেতু আগৰ দিনৰখিনি এতিয়া আমি এনেকৈ মানে পিঠা লাৰু সেইবিলাক এতিয়া এনেকৈ নেপাওঁ খাবলৈ কাৰণ আইতাহঁতৰ দিনত আৰু এতিয়া দিনৰ বহুত পাৰ্থক্য কাৰণ আৰু যিটো যোনটো আগৰ চিৰা দৈ তাৰপিছতে দৈ বিশেষকৈ আমাৰ ঘৰৰ গৰুৰে গাখীৰৰে দৈ বনাইছিল সেই দৈ খাওঁ তাৰপাছতে মুড়ী ঘৰৰে বৰা চাউল আছে বৰা চাউল বনায় তাৰে পিঠা বনায় তাৰপিছত চিৰা খুন্দে আৰু বহুত ধৰণৰ আৰু আছে কচুশাকে বিশেষকৈ বৰ কঠিন কচুশাক তাৰপিছতে মাছৰ আঞ্জা এইবিলাকে